প্ৰথমতে মই আমি অসমীয়া মানুহ হিচাপে অসমত থাকোঁ গতিকে আমি প্ৰথম আমাৰ ব'হাগৰ বিহুটো আমি সকলোৱে পালন কৰোঁ লগতে কাতি বিহু যিটোক আমি কঙালী বিহু বুলি কওঁ লগতে মাঘৰ বিহু আমি ভোগালী বিহু বুলি কওঁ আমি বহাগৰ বিহুত আমি প্ৰথম গৰু বিহু পালন কৰোঁ গৰু বিহু দিনাখন আমি গৰুক নোৱাওঁ ধুৱাওঁ গৰুক লাও বেঙেনা মাৰি আমি আমাৰ আগৰ পূৰ্বৰ নিয়ম অনুসৰি ''লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা'' এই বাক্যটি আমি কৈ আমি গৰুক লাও বেঙেনা মাৰি লাও বেঙেনা থেকেৰা মাৰি নদীত লৈ গৈ আমি গৰু গা ধুৱাওঁ লগতে আমি মানুহেও মাহ হালধিৰে গা ধুওঁ আৰু দ্বিতীয় দিনাখন আমাৰ মানুহৰ বিহু হিচাপে আমি সকলোৱে গা পা ধুই নতুন সাজ পোচাক পিন্ধি আমি সৰুৱে ডাঙৰক সেৱা কৰোঁ আৰু আমি সকলোৱে এসাজ খাওঁ আৰু লগতে আমি ব'হাগ বিহুটোত সাতদিনকৈ সাত বিহু পালন কৰোঁ আৰু সকলোৱে বহুতো আনন্দ ফূৰ্ত্তি কৰোঁ হুচৰি গাওঁ ডেকা গাভৰুৱে বিহু মাৰে আৰু আমাৰ মুকলি বিহুও পতা হয় সকলোৱে আৰু লগতে আমি বহুতো সকলোৱে আনন্দ ফূৰ্ত্তি কৰোঁ তেতিয়া আমাৰ ডেকা গাভৰু সকলে নৃত্য গীতৰ অনুষ্ঠানো পাতে আৰু কাতি বিহুত আমাৰ কাতি মাহত পহিলা কাতিত আমি আমাৰ খেতি পথাৰত চাকি জ্বলোৱা হয় অৰু ঘৰৰ তুলসীতলত আমি চাকি জ্বলাও পুৰণি পুৰণি আমাৰ ককা আইতাহঁতে কোৱা কোৱা মতে কাতি মাহত যেতিয়া আমি ধাননি পথাৰত চাকি জ্বলাও তেতিয়া তাত কোনোধৰণৰ পোক পৰুৱাই পোক পতংগই আমাৰ ধান বা আমাৰ খেতি নষ্ট কৰিব নোৱাৰে যাতে তাৰ বাবে আমি তাতে চাকি জ্বলাও আৰু আমাৰ ঘৰৰ তুলসীৰ তলতো চাকি জ্বলাও আৰু মাঘৰ বিহুত আমি ভোগালী বিহু বুলি কওঁ মাঘৰ বিহুত আমি সকলোৱে মেজিঘৰ সাজি আমি তাতে সকলোৱে ভোজ ভাত খাওঁ ঘৰৰ সৰুৱে ডাঙৰক সন্মান কৰে আৰু সকলোৱে বহুতো ধেমালি ফূৰ্ত্তি কৰি আমি এই মাঘৰ বিহুটো পালন কৰোঁ আৰু আমি বহুতো উৎসৱ পালন কৰোঁ ধৰ যেনে ধৰক দুৰ্গা পূজা লক্ষী পূজা সৰস্বতী পূজা আদি সকলো আমি উৎসৱ পালন কৰোঁ হিন্দু ধৰ্মৰ দুৰ্গা পূজাত আমি দুৰ্গা পূজা চাৰিদিনকৈ আমি পালন কৰোঁ সেইকেইদিনত আমি দেৱী গোঁসানীক দুৰ্গা দেৱীক আমি দৰ্শন কৰি আমাৰ ঘৰৰ সকলোৰে যাতে দোষবোৰ আঁতৰ হয় তাৰবাবে আমি সকলোৱে দৰ্শন কৰোঁ সৰস্বতী পূজাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো আনন্দ ফূৰ্ত্তি কৰে সৰস্বতী দেৱীক আমাৰ আৰাধ্য সৰস্বতীদেৱীক আমি সকলোৱে পূজা অৰ্চনা কৰোঁ আৰু লক্ষ্মীপূজাত আমাৰ ঘৰখনৰ মংগলৰ কাৰণে লক্ষ্মীদেৱীক আমি সকলোৱে পূজা অৰ্চনা কৰোঁ এনেধৰণেৰে আমি উৎসৱবোৰ পালন কৰোঁ